হেল্ল' অঁ কি কৰিছা এইয়া ময়ো আছোঁ হে পায় অঁ খালো তোমাৰ খােৱা বোৱা হ'ল নাই ঘৰত ভাল ভাল অঁ বেছিদিন নাই আৰু যা যোগাৰ এনেই চলিছে আৰু নাই বনাোৱা নাই বনোৱা তোমালোকৰ বনালায়েই নি অঁ অঁ ক'ত যাবা টাউনলৈ ন অঁ বিহু বজাৰ অঁ অঁ অঁ অঁ বিহু বজাৰ কৰিবা অঁ অঁ তাকে ওলাবা অঁ অঁ ওলাবা যাম অঁ অঁ কি আনিবানো অঁ অঁ যোৰহাটৰ ক'ত কৰিবা

অঁ অঁ ওলাবা যাম অঁ অঁ

অঁ অঁ অঁ অঁ অঁ অঁ ওলাবা তেতিয়াহ'লে যাম সোনকালে অঁ অঁ অঁ অঁ অঁ অঁ অঁ ওলাবা ময়ো কিবা কিবি কেইটামান হা

অঁ অঁ কিনিব লাগিব ওলাবা খালি সোনকালে যাম অঁ অঁ অঁ অঁ গ'ল গ'ল অঁ তোমালোকৰ মাহহঁতে কি কৰিছে ভাইটিটো খেলিবলৈ গ'ল পইছা একো কিনিবলে নাই অঁ ফিক্স পাইজৰ এনেও বস্তুবোৰ দাম আকৌ কমতি ৰেটট অঁ তোমালোকৰ মামাৰো বিয়া নহয় অঁ

অঁ অঁ কি আনিবানো বাৰু কি আনিবা মামাৰ বিয়াত পিন্ধিবলৈ অঁ অঁ আৰু একো অনা নাই আৰু একো অনা নাই অঁ অঁ চুচি পেলাই অঁ এযোৰতে বহুত ল'ব অঁ অঁ অঁ ওলাবা বিহু ওচৰলৈ নাথাকিবা খালি অঁ বিয়া তোমালোকৰ অঁ অঁ

খিৰিকিও বেলেগে আকৌ দুৱাৰো বেলেগকে আনিব লাগিব

অঁ অঁ অঁ অঁ আনিবা অঁ অঁ

এই মই তাঁত ব'ব খুজিছিলোঁ তোমাৰ ফোনটো অহা দেখি আৰু ৰৈছোঁহি অঁ বাৰু এতিয়া একো নাই মেলি লৈছিলোহে ব'ব বুলি নাই খেলিবেলহে গ'ল ইস্কুল বন্ধ এতিয়া

অঁ অঁ তোমালোকৰ দেউতা অঁ অঁ ভাত খালা নাই অঁ অঁ আৰু এতিয়া তুমি মামাৰ দোকানৰ কাপোৰে তাৰ কাপোৰটোৱে নাপাবা একে একে

আকৌ ইয়াত তুমি

অঁ অঁ অ' তুমি কাপোৰ ল'ম বুলিলে সুদর্শনা ৱাৰডোবৰ পৰাও ল'ব পাৰিবা কাৰণ বিয়া কাপোৰ চিল্কালয়টাত পাবা তাতো পাবা

চফা অঁ অঁ অঁ তাতো ধুনীয়া ধুনীয়া কাপোৰ ওলাইটো অঁ অঁ কম নহয় অঁ আৰু বজাৰলৈ দুটা দিনে ওলোৱাই ভাল নেকি এদিন তোমালোকৰ বিয়া বজাৰ এদিন বিহু বজাৰ একেদিনাই ওলাবলৈ হ'লে দিগদাৰ আছে অঁ এদিন ঘৰৰ বা বাচন বৰ্তন বা কাপোৰ কানি ঘৰৰ নিজৰ কিনিব লাগে এদিন বিয়া বুলি যাব লাগে কাৰণ একেদিনাই গ'লে দিগদাৰ হ'ব অঁ অঁ ন ক'ত অঁ তাত বস্তুটো ভাল আকৌ দামো লয় নহয় সেইটো কাৰণে কৈছোঁ দুটা দিনত ওলাবা অঁ অঁ অঁ অঁ সেইটো কাৰণে সেই দুটা দিন ল'বা অঁ অঁ অঁ অঁ এইটোত তোমাৰ এনেই তিনি হেজাৰ তিনি হেজাৰ পৰা পাবা নেকি অঁ চব থকা চেটটো তিনি হেজাৰমান ল'ব

অঁ অঁ এটাত বাতি এটা দিব লাগে ডিছ একৌ বেলেগ এখন ডিছ দিব লাগে কাপোৰ ৰঙো বেলেগ হয় অঁ সেইটো কাৰণে তেনেকুৱা আনি লোৱাই ভাল

অঁ অঁ অঁ অঁ ময়ো কাপোৰ কানিহে আনিম ময়ো বাচন বৰ্তন এতিয়া নানো অঁ অঁ অঁ অঁ এই বজাৰবোৰৰ পৰাই অনা ভাল পায় টাউনৰ আৰু তাতে আমাৰ টাউনখন অঁ অঁ সেই আৰু সেই অঁ এইবাৰ বিয়া নহয় ভালকৈ নিদিব মামাৰ এইবাৰ বিয়া নহয় কি দিব ধৰিব পৰা নাই আৰু

অঁ তাকেহে আৰু আৰু বিয়াৰ কাপোৰ তোমাৰ সোনকালে কিনি আনিব লাগিব কাৰণ চিলাওঁতেও বহুত দিন লয় কিমানকৈ লৈ দাম হ'ল আৰু চিলাই বিহু সময় এতিয়া কাপোৰো চবেই দিয়ে যে পটককে কাপোৰটো মানুহে পোৱা নাযায় সেইকাৰণে আগতে আনি বিয়া কাপোৰ চিলাব দিব লাগিব কাৰণ বিহুত মানুহে পাছতেই চিলাই বাৰু অঁ অঁ অঁ আকৌ চাদৰ মেখেলা দিলে হে সেই আকৌ সেই আৰু চিলাব লাগিব অঁ হ'বগেহে এতিয়া কাহানিকে যোৱা ক'বা খালী সোনকালে আগতে ক'লেহে ৰেডি হৈ থাকিব পাৰিম অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ অঁ আৰু দেওবাৰে ল'লে চব অঁ আৰু দেওবাৰে দিনটোতো চববোৰ দোকান খোলা নাথাকও অঁ অঁ অঁ অঁ খালি সোনকালে ক'বা অঁ অঁ অঁ অঁ অঁ অঁ ভাল ভাল অঁ মামাৰ ঘৰৰ বিয়া বুলি গোটেইকেইটা পৰা ভাগে ভাগে ল'ব লাগে মামাৰ ঘৰ বিয়া বুলি বোলো প্ৰত্যেকৰ পৰা ভাগে ভাগে ল'ব লাগে কাৰণ মামাৰ পৰা এক্সট্ৰাকে বৌ পৰা এক্সট্ৰাকে মামাকৰ পৰা এক্সট্ৰাকে অঁ লৈ লৈ মিলাব লাগিব অঁ অঁ পাকঘৰৰ বস্তু আনিও কোনোদিনে শেষ নহয় আৰু পৰ্টিকৰ বস্তুও শেষ নহয় বেয়া হ'ল মানে মানুহ বেমাৰ চেমাৰ হোৱাৰ পৰা চাগে ষ্টিলৰ বাচনত চাগে মানুহে হেৰি কৰিব ল'লে অঁ অঁ অঁ তাকে সোনকালে ওলাবা যাম এদিন মানে তোমাৰ কৈছোঁ বিয়া বজাৰ বুলি আউ এদিন হেৰি বজাৰ বুলি দুদিনকে যাম পৰ্দাই চৰ্দাই বাচনে বৰ্তনে চব একেদিনাই লৈ আহিবা আউ আৰু বেলেগ মানুহ নালাগে আৰু দুজনী হ'লে হ'ব সৰহকে মানুহ হ'লেও বজাৰ কৰিব বেয়া অঁ বেলেগ মানুহ নল'ব অঁ অঁ আৰু বেলেগক নক'ব আৰু আৰু বজাৰত বৰ খৰ ধৰ হ'লেও বেয়া চাবলেও পাব লাগে বস্তুটো ল'বলেও পাব লাগে বাৰু বিশাল বা ফেমিলি মাৰ্কত বেয়া নহয় কাৰণ বস্তুটো লৈ মানে আৰু ৰিচিপটটো কাটিলেই হৈ গ'ল আৰু হ'ব তাত আকৌ সেইটোও বৰ দিগদাৰ সেইটো কাৰণেও দিগদাৰ বৰ দীঘল লাইন পাতিবলগীয়া হয় বিহু সময়ত তাই এনেয়ে আগত গ'লেহে কম এই কেইদিনৰ মানতহে গ'লেহে কম হ'ব বিহু এসপ্তাহমানান থকালে গ'লেগে কিন্তু দিগদাৰ হ'ব আৰু পিছত আমাবোৰৰো ঘৰত কাম ওলাই নহয় ধানৰপৰা ধৰি অঁ ধান চান শুকুৱাৰ পৰা ধৰি বেলেগ কাম ধেৰ ওলাব তাকেহে আজিকালি মোবাইলত সুবিধা আছে ফোনত কথা পতাই ভাল আৰু অঁ অঁ আৰু কিবা ক'বা নে আৰু কিবা ক'বা নাই হা খালী সোনকালে সোনকালে ওলাবা খালি আকৌ দেৰি কৰি নেথাকিবা তোমাৰ বৰ মেলা নহয় বহুত দেৰি লাগে আৰু সোনকালে শুই উঠিবা আকৌ সোনকালে ঘৰলে উভতি আহিব লাগিব সোনকালে ওলালেহে আকৌ সোনকালে ঘৰ পামহি লাইন গাড়ীত যোৱা কথা অঁ সেইটো কাৰণে কৈছোঁ আৰু এয়া চিনি পাবলৈও পটককে টান অঁ অঁ অঁ সেইটো কাৰণে যেনিবা সোনকালে ওলাবা সোনকালে যাম সোনকালে আহিমগে অঁ কাৰণ এই দেৰিকে যদি যোৱা হয় নহয় মানে আকৌ অহাও বহুত দেৰি হ'ব আকৌ এইবোৰ নিজৰ গাড়ী হ'লে ভাল লাইন গাড়ীত গ'লে এনেও দিগদাৰ হয় ভাত খালানে কিনো অঁ দুবাৰমান সুধিলো নেকি ভাত খালানে বুলি তাকেহে মোৰ ভাত খাই এয়া বাচনকেইটা ধুই পেলাই উঠি তাঁত মেলিছিলোঁগে আৰু

হ'ব তেতিয়াহ'লে ৰাখিছোঁ দেই অঁ অঁ ৰাতিপুৱা ফোন কৰিবা